মই ফটোগ্ৰাফীটো এটা পেছা হিচাপে ভাবি লোৱা নাছিলো কিন্তু লগৰ এটা লগত ল তাকো দেখিলো দেখি দেখি মানে তাৰ লগত দুদিনমান গ'লো তেনেকৈ যাওঁতে যাওঁতে মানে এইটো এটা পেছাৰ নিচিনা হোৱা নিচিনাই হৈছেগৈ আৰু মানে সিয়ো বিয়া চিয়া কিছুমান কাম কৰে বিয়া ফটো চটো তোলে তেনেকুৱা মানে আজিকালি নো কি বিয়া ফটোগ্ৰাফী মানে কি বিয়া ফটোতো মানে আজিকালি এটা চখ মানে ফেচনৰ নিচিনা হৈ গৈছে বস্তুটো বি ফটোগ্ৰাফীটো চবেই মানে ফটোগ্ৰাফীটো ভালো পায় কিছুমানে ফটো ফটোখিনি তোলে তোলি পেলাই কিছুমানে এলবামত এলবাম বনায় কিছুমানে ভিডিঅ' বনায় ফটোখিনি একলগ কৰি ভিডিঅ'ও বনায় এলবামো বনায় বিয়াঘৰত মানে প্ৰায়বা প্ৰায়ভাগ মানে মানে দৰা কইনা একেলগে ফটো এক্সট্রাকৈ ফটো চটোও আছে কিছুমান দূৰলৈও যায় দূৰত কিছুমান নদী পাৰত তোলেগৈ কেতিয়াবা ধুনীয়া মুকলি ঠাই এডখৰত তোলেগৈ ফুলনি বাগিচা মাজত তেনেকুৱাকৈ তোলে ফটোখিনি দেখিও ভাল লাগে বেয়া নহয় ফটোখন তোলোতে মানে তোলা মানুহজনৰ ওপৰত কথা কেনেকুৱাকৈ কিমানটো কোনটো এংগলত দিলে কেনেকুৱা হয় সেইটোও চাব লাগিব চব ফালৰ পা চাব লাগিব মানে ফটোখন তোলোতে ফটোগ্ৰাফীটো এটা পেছা বুলি ক'লে ফটোগ্ৰাফীটো ভালে পেছা বেয়া নহয় আমাৰ মানে সাধাৰণ মানুহৰ কাৰণে যোনবোৰে ফটোগ্ৰাফীটো কৰে বেয়া বস্তু নহয় মানে সেইটো ভাল বস্তুৱে